আমাৰ এই অঞ্চলটোত লোকগীত মানে পুৰণা গীতবোৰ মানে চব প্ৰচলন হৈ থাকে আগৰ দিনৰ এইবিলাক আই নাম বিয়ানাম বৰগীত বা আমাৰ নলবাৰী অঞ্চলত বিশেষকে এটা বস্তু আছে ভঠেলি উৎসৱ এই বহাগ মাহতে এইটো ভঠেলি উৎসৱ প্ৰায় জেগাই জেগাই হয় এইবিলাক মৰুৱাত বহুত ডাঙৰকে হয় এইবিলাক আছে নলবাৰীতো আমাৰ গবৰাতলতো হয় গবৰাতল মিলন হাইস্কুলত হয় তাত মানে পাৰা বাহৰ মানে কাপোৰ আমাৰ ঘৰৰ পৰা দাদাহঁতে মানে কি হয় কাপোৰবিলাক লৈ মাহঁতৰ চাদৰ তাদৰ নতুন এইবিলাক শাৰী চাৰী লৈ যায় এইবিলাক কাৰ কিমান মানে বাঁহটো মানে এইটো পাৰা বুলিও কয় কিমান ওখ হ'ব এনেকে কোনে কিমান ধুনীয়া কৰিব পাৰে এনেকে সজাই লৈ যায় যায় একদম ডাঙৰ গছ আছে সেই গছডালৰ প্ৰত্যেকটা মানে চুবাৰ মানুহে আনি পেলাই তাত মানে আঁৰি দিয়ে দি পেলাই তাত মানে ভঠেলিৰ নাম আছে এই ল'ৰাবিলাক সেইবিলাক গাই মনোহাৰী দোকান আহে চাই খুব ভাল লাগে তাত আৰু বিয়া বুলি ক'লে বিয়াত জোৰণৰ পৰা মানে বহুত ধৰণৰ নাম আছে বিয়ানামৰ পানী তোলা আছে তাৰপিছত গধূলি কইনা ধোৱাৰ মানে যেতিয়া কইনা বা দৰা থয় তাৰেও নাম আছে এইবিলাক বিয়ানাম তাৰ সন্ধিয়া আছে আৰু ৰাতি আৰু দৰাৰ বিলাক আমি খিচা গীত বুলি কওঁ যিটো আজিকালি জোৰা নাম নাম বুলি কয় ইপাৰ্টিয়ে সিপাৰ্টিক মানে আমাৰ জোকোৱা জুকি হয় এনেকে মানে এইবিলাক জোৰা নামো আছে তাৰপিছত আই নাম আই নাম আছে আই নামত মানে বেলেগ বেলেগকে আৰু কিছু মানে আই নাম গাই কিছুমানে বা নাম বা প্ৰাৰ্থনা কৰিও মানে হেৰি কৰে এইবিলাক কৰে তাৰোপৰি আমাৰ এইবিলাক পূজা হয় টিহুত আমাৰ মানে পূজা হয় খুব ধুনীয়া পূজা হয় টিহুত নাম আছে আৰু টিহুৰ পূজাৰ তেনেকুৱা হয় নলবাৰীতো হয় ৰাস হয় নলবাৰীত ৰাস হয় এইবিলাক লোকগীত বা এইবিলাক লোকগীতৰো মানে বহুত আছে আৰু এইবিলাক গাই এইবিলাক মানে খুব সুন্দৰ পৰিৱেশ এটা আৰু মানে গাঁওবিলাকত আমাৰ কি এটা সন্ধিয়া সময়ত এতিয়াও আছে এইবিলাক কিছুমান বয়সস্থ মানুহে নামঘৰত লগ হৈ সন্ধিয়া এই ভাগৱত পাঠ কৰে বা কেতিয়াবা এনেকে লোকগানেই হওক বৰগীতেই হওক দেহবিচাৰ গানেই হওক আমি শহুৰৰ মুখত শুনিছিলোঁ দেহবিচাৰৰ গান মানে গাইছিলে শহুৰে হাইৰে এইবিলাক গাইছিলে হাইৰে মোৰ মাটিদেহা এইবিলাক মাটিৰ লগত যিবিলাক গান আছে সেইবিলাক মানে গাইছিলে খুব এটা সুন্দৰ পৰিৱেশ সন্ধিয়া আৰু এতিয়াও আছে মানে আমাৰ কাতি মাহত যিটো আমাৰ কাতি মাহত যিটো নাম ধৰে ঘৰে ঘৰে মানে প্ৰত্যেকৰ ঘৰে ঘৰে মানে মানুহবিলাকে একেলগে যায় যায় এইবিলাক তাল খোল বজাই মানে নাম ধৰে খুব ভাল লাগে এইবিলাক এইবিলাক পৰিৱেশ আৰু মানে খুব মানে সুন্দৰ পৰিৱেশ এইবিলাক চবতে আৰু নাপায় কিছুমানত ধৰক মানে একেলগে আমি নামঘৰ এটাতে মানে ভগাই লয় আমাৰখিনিত আৰু তেনেকুৱা নহয় প্ৰত্যেক ঘৰতে মানে নাম ধৰিব ধৰি গৃহস্থক আশীৰ্বাদ দিব গৃহস্থই সেৱা ল'বলৈ তাত মানে শৰাইখন ভাঙিলে আকৌ মানে প্ৰতি বছৰে একোঘৰ মানুহৰ ঘৰত কোনোবাই এঘৰে হয়তো চাহ খুৱাই বা কেতিয়াবা খানা খুৱাই ভাত তাত এনেকে খুৱাই আৰু এনেকুৱায়েই মানে চলি আছে